মই মোৰ কেমেৰাৰে ধুনীয়া ধুনীয়া ফটো লওঁ আৰু মই ফটো উঠাই সাধাৰণতে ভালেই পাওঁ আৰু মই কেমেৰাটো মোৰ কাৰণে এটা মোৰ অংশ মানে মই কেমেৰাটো মই বহুত ভাল পাওঁ আৰু কেমেৰাৰে মানুহবিলাকক বেলেগ বেলেগ প'জ দি এনেকৈ দিয়ক এবাৰ এনেকৈ দিয়ক এবাৰ এনে এইবিলাক কৈ মেলি মই সেই মানুহবোৰক ফটো উঠাই দি মই বহুত ভাল পাওঁ সেই মানুহবিলাকক ধুনীয়া ধুনীয়া ঠাইত নি পেলাই ধুনীয়া ধুনীয়াকৈ প'জ দি ধুনীয়াকৈ সাজি কাচি সাজপাৰ পিন্ধাই ফটোবিলাক উঠাই মই বহুত ভাল পাওঁ মই বেলেগকে উঠাওঁ ফটো মই নিজে বেছি ফটো নোঠোঁ কিন্তু মই বেলেগক সেইবিলাক কৰি দিয়ে মই ভাল পাওঁ আৰু মই সেই ফটোবিলাক এটা মোৰ মেম'ৰিয়েল হিচাপে বা স্মৃতি হিচাপে মই ৰাখি থৈ পেলাই মই খুব বেছি ভাল পাওঁ